কেইটামান মোবাইল কোম্পানীৰ নাম হ'ল নকিয়া ভিভ' অপ্প' চেমচাং ৰিয়েলমি দামী মোবাইল কিনাটো দৈনন্দিন কাম কাজত সহায়ক বুলি ভাবোঁ মই ব্যৱহাৰ কৰি থকা মোবাইল ফোনটোৱে মোক যথেষ্ট সহায়ক কৰি তুলিছে কাৰণ বহুতো নজনা কথা জানিব পাৰি আৰু বহুতো দেশ বিদেশৰ খা খবৰ ল'ব পাৰি আৰু ঘৰত বহি থাকিয়ে মোবাইলটো লৈ ব্যস্ত থাকিব পাৰি আৰু চিনেমা চিৰিয়েল খেল আদি উপভোগ কৰিবপৰা হয়